ছয় লাখ ঊনত্ৰিছ হাজাৰ পাঁচশ বাসত্তৰ সাত লাখ ত্ৰিছ হাজাৰ আঠশ নব্বৈ দুই লাখ এঘাৰ হাজাৰ বাৰশ তেইছ পাঁচ লাখ তেৰ হাজাৰ এশ আঠাইছ তিনি লাখ বিশ হাজাৰ চাৰিশ বিশ